ঘৰুৱা শাক পাচলি মানে ভেদাইলতা ভেদাইলতা অঞ্জা বনায় ভেদাইলতাৰ আঞ্জাটো পেটৰ পেটঅ কাৰণে ভাল তাৰপাছত ক'লা ক'লা কচু বনাই ক'লা কচু কেতিয়াবা হাতত চাল বা চাল হাতত কিবা কাটিলে বা চাল বাকলি গ'লে ক'লা কচু খালে এইবিলাক দাগ বগা হৈ নাথাকে ক'লা পৰি যায় তাৰ পিছত ভাত কেৰেলা তিতা কেৰেলা ভাত কেৰেলা লিতা তিতা কেৰেলা তাৰ পিছত ঢেঁকীয়া ভজা ঢেঁকীয়া ভজা ভেন্দি বেঙেনা এইবিলাক বেঙেনা বেঙেনা বেঙেনাটো গাত খজুৱতি থাকিলে বা কিবা থাকিলে বেঙেনাটো সিমান ভাল নহয় বেঙেনা বেঙেনাটো এনেই খাব পাৰি ভাজিও খাব পাৰি পুৰিও খাব পাৰি এনেকৈ তাৰ পিছত ভেন্দি ভেন্দি ভাজি ফ্ৰাই কৰি খাব পাৰি পুৰি পুৰি খাব পাৰি এইবিলাক ৰঙালাও ৰঙালাও আছে ৰঙালাও আঞ্জা কৰি আঞ্জা কৰিও খাব পাৰি ধুনীয়াকৈ ৰঙালাও তৰকাৰী কৰি খাব পাৰি আৰু ৰঙালাওৰ কিছুমানে বাকলিটো ভাজি কিনেও খায় ৰঙালাওৰ বাকলি ভাজি ভাজিও খাব পাৰি সেনেকৈ আৰু তাৰপাছত পানীলাও কোমোৰা এইবিলাক ঘৰুৱা সামগ্ৰী এইবিলাক ঘৰত ঘৰতে এইবিলাক খেতি কৰা হয় এইবিলাক এইবিলাক খালে আৰু কি মানুহৰ বেমাৰ আজাৰতো নহয় পেটৰ পেটৰ বেমাৰ নহয় বেমাৰ আজাৰ মানুহ সুস্থ হৈ থাকে এইবিলাক প্ৰাকৃতিক বস্তু খালে